হেল্ল' দাদা মই যে ব্লাড টেষ্ট কৰিছিলোঁ মোৰ ৰিপ'ৰ্টটো ৰেডী হৈছে নেকি মোৰ নাম শ্ৰী হিমুৰ দাস মোৰ এইটো পাঁচ দিনমান হ'ল

অঁ

অঁ হয় ঠিক আছে তেনেহ'লে মই যাই আছোঁ অঁ ডক্তৰ ৰঞ্জন ৰঞ্জন ছাৰ আপোনাৰ ক্লিনিতত ক্লিনিকত আহিছে নেকি অঁ অঁ কেই তিনিটা বজাত আহিব ন অঁ ঠিক আছে মই ডক্তৰকো একেলগে দেখুৱাম আৰু ৰিপৰ্টটোও লৈ ল'ম অঁ থেংক ইউ দাদা